হেল্ল' ছাৰ মই এখন স্কুটাৰ লৈছিল ছেকেণ্ড হেণ্ড স্কুটাৰ লৈছিলোঁ কিন্তু মই ছেকেণ্ড হেণ্ড স্কুটাৰখনৰ অলপ কৰ দিবলৈ পৰিশোধ কৰিবলৈ অলপ বাকী আছে এই অনলাইন মই অনলাইন কৰিব নাজানো কিন্তু অনলাইন কৰিবলৈ মোক অলপ সহায় কৰি দিব পাৰিবনে